মই চাদৰ গোঁঠো মেচিনত চিলাই কৰোঁ মোৰ এই মেচিনৰ কাম কৰি চাদৰ গোঁঠি বহুত মানে আশা আকাংক্ষা আছে সেইবিলাক যদি সফল কৰি মই এটা ভাল কাম কৰিব পাৰোঁ তাৰ বাবে বহুত মানে অপেক্ষা কৰি আছোঁ চাদৰ এখন গাঁঠিব লাগিলে তাত দুতলা সূতা লাগে সূতাটো মানে পাৰ্ট পাৰ্ট কৰি ওলাই চাদৰটো গাঁঠিব লাগে তাত আমি তাৰে এটা বিনিময় মানে টকা লওঁ সেইটো টকা জমা কৰি আৰু এখন চাদৰ গাঁঠো আৰু এখন চাদৰ গাঁঠো এনেকে এনেকে বহুত চাদৰ গাঁঠো ব্লাউজ চিলাই কৰোঁ তাৰেপিছত সেই পইচা জমা কৰি কিবা এটা কাম কৰিম বুলি আশা আছে আৰু সেই আশাটো কেনেকে সফল কৰিব পাৰোঁ বহুত চেষ্টা কৰি আছোঁ বহুত কষ্ট কৰি আছোঁ মেচিনৰ কাম কৰি চাদৰ গোঁঠি চাদৰ চিলাই কৰি এখন চাদৰ চিলাই কৰিলে কিমান কষ্ট এখন মেখেলা চিলাই কৰিলে কিমান কষ্ট সেই কষ্টৰ ফল অলপ পাওঁ সেইখিনি জমা কৰি আছোঁ তাৰেপিছত এখন পাটৰ চাদৰ যদি মই গাঁঠিব লাগে পাটৰ চাদৰখনৰ বহুত কষ্ট মানে চাদৰ পাটৰ চাদৰ এখনৰ প্ৰথমতে সূতাটো ওলাব লাগে তাৰপাছত চাদৰটো সূতাটো মানে পকোৱাব লাগে পকোৱাৰ পাছত পুনৰ আৰু গাঁঠিব লাগে পুনৰ গাঁঠি তাত আৰু সূতাটো আৰু পুনৰ সূতাটো চাদৰ মানে লেচকেইডাল গাঁঠি আৰু সূতাটো গাঁঠিব লাগে সূতাটো গাঁঠাতে বহুত কষ্ট হয় কষ্ট কষ্ট মানে এনেকুৱা কষ্ট হয় মানে কি বুলি ক'ম বহুত কষ্ট হয় তাত তথাপিও যেতিয়া আমি টকা লওঁ চাদৰটো গঁঠাৰ পাছত টকা লওঁ সেই টকাখিনি পালে অলপ ভাল লাগে আগলৈ আগুৱাই যোৱাৰ কাৰণে মানে এটা ৰাস্তা পাওঁ এতিয়া মোৰ সৰু মেচিন এটা আছে পাঁচ হাজাৰ টকীয়া সৰু মেচিন এটা আছে এই থকা জমা কৰি কৰি মই এটা ডাঙৰ কাৰেণ্টৰ মেচিন ল'ব ইচ্ছা আছে এটা পিকো মেচিন ল'ব ইচ্ছা আছে সেইবিলাক ল'লে অলপ বেছি মানে কাম কৰিব পাৰিম বুলি আশা কৰি আছোঁ আৰু কিন্তু কামবিলাক কৰিলে সেনেকুৱা লাগে ভালো লাগে কষ্টও হয় ভালো লাগে তথাপি বেলেগৰো কাপোৰ কানি চিলাই কৰি মানে আগুৱাই যাম বুলি চেষ্টা কৰি আছোঁ আৰু মেচিনৰ কাম কৰি চাদৰ গাঁঠনি কৰি যেনেকুৱা কষ্ট হয় সেই কষ্টৰ বিনিময়ত যদি মোক আগুৱাই লৈ যায় তাত তাত সুখী এটা মেচিন পালে ডাঙৰ মেচিন এটা লৈ যদি মই আৰু কামবিলাক ভালদৰে কৰিব পাৰোঁ মানুহে মোক ভাল পাব ভালদৰে কামখিনি কৰি দিলে ভাল চিলাই কৰি দিলে যদি মই এটা ব্লাউজ ভালদৰে ধুন কৰি পাতি কৰি চিলাই কৰি দিওঁ ছাইডবিলাক পিকো কৰি দিওঁ তেতিয়া আৰু বেছি ভাল পাব কাষ্টমাৰে তেনেকৈ মই মানে এটা মেচিন ল'ম বুলি আশা কৰি আছোঁ এটা লক্ষ্য কৰি আছোঁ যে লক্ষ্যত উপনীত হ'ব পাৰিলে নিজৰে ভাল লাগে সেইকাৰণে কষ্ট কৰি আছোঁ যিকোনো কাম কৰিব লাগিলে কষ্ট হয় কষ্ট হ'লেও কামটো কৰি ভাল লাগে যাতে মই যি কিবা এটা ভাবি কামটো কৰি আছোঁ সেইটো কাম মানে সঠিকভাৱে কৰিব পাৰিলে আৰু বেছি ভাল লাগে লক্ষ্যত উপনীত হ'ব পাৰিলে আৰু বেছি সুখী হ'ব পাৰোঁ মেচিনৰ কামটো ইমান সহজো নহয় তথাপিও কৰি ভাল লাগে চাদৰ গাঁঠনিও টান তথাপিও কৰোঁ মানে কিবা এটা পাম বুলিয়ে কৰোঁ আৰু কিবা এটা নাপালে কেনেকৈ মই লক্ষ্যত উপনীত হ'ব পাৰিম ভাল কাম কৰিলেহে মই লক্ষ্যত উপনীত হ'ব পাৰিম ভাল চিলাই কৰিলেহে মোক মানুহে আদৰি ল'ব ভাল কাম দিলেহে মোক মানুহে ভাল পাব তেনেকৈ সেইকাৰণে মই অলপ টকা জমা কৰি ভাল মেচিন এটা চিলাই কিনিম বুলি বহুত আশা আকাংক্ষা কৰি আছোঁ আৰু বাকী মানুহ মানুহ মানে তিৰোতাবিলাকো মোক সহায় কৰিব লাগিব সহায় মানে যেনেকে কাপোৰ আহি কিনিলে মোক দিলে মই গাঁঠি চিলাই কৰিম তেতিয়াহে মই অলপ টকা পাম টকা পালেহে মই ভাল মেচিন এটা কিনিব পাৰিম তেনেকৈয়ে আৰু বহুত মানে আশা কৰি আছোঁ তেনেকৈ মোক চলাই নিয়ক ভগৱানে ভাল কাম কৰাৰ কাৰণে ভগৱানে সহায় কৰিলে মোৰ কাম চব সফল হ'ব